হেল্ল' অঁ আমিখানে অৰুণাচলৰ পৰা এই কৈছে দেই ইটানগৰ পৰা আহিছে আমি আমি তেনেকৈ বিচৰাভিতো নাই তিনিচুকীয়া জিলাৰ অলপটা কথা জানিব বিচাৰিছে না ক'ত ক'ত কি বস্তু ফেমাছ আছে বাকী আপোনাৰ খানে অলপ জানিব বিচাৰিছে অলপটো ক'ব নেকি বাৰু তিনিচুকীয়াতে যাম বুলি ভাবিছোঁ না এই কালি পৰহি গৈ আছে না অঁ ডিগবৈত তেল শোধনাগাৰ বুলি কৈছে মানে এইটো ৰিফাইনেৰীটোকে কৈছে না অঁ সেইটো কথা হৈছে ন অঁ ঠিক আছে বাৰু ঠিক আছে যাব থেংক ইউ দিছে না হ'ব